আমাৰ অসমত বিভিন্ন ধৰণৰ উৎসৱ অনুষ্ঠান পালন কৰা হয় তাৰে ভিতৰত অম্বুবাচী মেলা জোনবিল মেলা ৰাস মহোৎসৱ ফাকুৱা ৰংঘৰত বিহু ফাট বিহু সাহিত্য উৎসৱ মুখা ভাওনা আদি কৰি বিভিন্ন ধৰণৰ উৎসৱ অনুষ্ঠান পালন কৰা হয় সেইসমূহৰ ভিতৰত অম্বুবাচী মেলা সকলোতকৈ বেছি জনপ্ৰিয় আৰু অম্বুবাচী মেলা উদযাপন কৰা হয় নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰত প্ৰত্যেক বছৰৰ আহাৰ শাওণ মাহত এই উৎসৱ অম্বুবাচী মেলা উদযাপন কৰা হয় আৰু এই এই অম্বুবাচী মেলাত বিভিন্ন ধৰণৰ পৰ্যটক আহে অম্বুবাচী মেলা বিশেষকে অনুষ্ঠিত হয় শক্তিপীঠ হিচাপে যিহেতু জনা যায় অম্বুবাচী মেলাত বিভিন্ন ধৰণৰ পৰ্যটক আহে অম্বুবাচী মেলাত মা কামাখ্যা

মা কামাখ্যাৰ এক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে অম্বুবাচী মেলাত বিভিন্ন পৰ্যটকে আহি ভিৰ কৰে আৰু মাৰ আশীৰ্বাদ গ্ৰহণ কৰে এই অম্বুবাচী মেলাত বিভিন্ন ধৰণৰ সাধু সন্তসকলে অম্বুবাচী মেলাত উপস্থিত হৈ শক্তিৰ আৰাধনা কৰে শক্তিপীঠ হিচাপে সেই অম্বুবাচী মেলাক এক বিশেষ গুৰুত্ব আছে এই অম্বুবাচী মেলা অম্বুবাচী মেলাতে অসমীয়া অসমত সাত লগা বুলিও কয় যাৰ কাৰণে মাটি কটা ইত্যাদি কাম কৰা নহয় আৰু পৃথিৱীৰ চুৱা হৈছে বুলি অৰ্থাৎ পৃথিৱীৰ অসুখ বুলিও কয় এই অম্বুবাচী মেলাত বিভিন্ন ধৰণৰ বিভিন্ন পৰ্যটকে আহি ভিৰ কৰে লগতে ইয়াৰে অসমৰ যিসকল ব্যক্তি আৰু সাধু সন্তসকল আছে তেওঁলোকে অংশগ্ৰহণ কৰে তাৰপিছতেই জোনবিল মেলা জুনবিল মেলা মৰিগাঁৱত অনুষ্ঠিত হয় গোভাৰজাসকলৰ এক পৰম্পৰা বুলি এই জোনবিল মেলাক কোৱা হয় জোনবিল মেলাত আদান প্ৰদান কৰা হয় যিটোক পইচা মানে জোনবিল মেলাত বেচা কিনাতো পইচাৰ জৰিয়তে নহয় জোনবিল মেলাৰ এক সেই এক বিশেষ গুৰুত্ব আছে ইয়াৰ উপৰি মাজুলীৰ ৰাস মাজুলীত মাজুলীত বিশেষ ধৰণে ৰাস উৎসৱ পালন কৰা হয় মাজুলীৰ উপৰিও বিভিন্ন জেগাত বিভিন্ন ঠাইত এই ৰাস মহোৎসৱ পালন কৰা হয় তাৰে ভিতৰত নলবাৰীৰ ৰাস উল্লেখযোগ্য মাজুলীৰ ৰাস উল্লেখযোগ্য ইয়াৰ উপৰি অসমৰ বিভিন্ন ঠাইত অসমৰ উজনি অসমত নামনি অসমত ৰাস উৎসৱ পালন কৰা হয় শৰৎ পূৰ্ণিমাত বিশেষকে ৰাস উৎসৱ পালন কৰা হয় আৰু বিভিন্ন ধৰণৰ পুৰুষ মহিলাই এই ৰাস উৎসৱত অংশগ্ৰহণ কৰে কৃষ্ণৰ মহিমা কৃষ্ণৰ গুণানুকীৰ্তন কৃষ্ণৰ যি জীৱন পৰিক্ৰমা সেই গোটেইখিনি এই ৰাসত প্ৰদৰ্শন কৰা হয় আৰু বিভিন্ন ধৰণৰ পৰ্যটকে আহি এই ৰাস মহোৎসৱ উদযাপন কৰে তেওঁলোকে উপভোগ কৰে এই ৰাসৰ এক বিশেষ গুৰুত্ব আছে ইয়াৰোপৰি ফাকুৱা ফাকুৱা বা দৌল উৎসৱ ফাগুণ মাহত পালন কৰা হয় এই ফাকুৱাত ফাকুৱা বা হোলী হোলী গীত প্ৰদৰ্শন কৰে হোলী গীতৰ এক বিশেষ মৰ্যাদা আছে বৰপেটাত ফাকুৱা গোটেই সমগ্ৰ অসমতেই ফাকুৱা উৎসৱ পালন কৰা হয় যদিও বৰপেটাৰ ফাকুৱা বিশেষভাৱে গুৰুত্বপূৰ্ণ কিয়নো ফাকুৱাত বৰপেটাৰ ফাকুৱাত বা দৌল উৎসৱত বিভিন্ন ধৰণৰ পৰ্যটকে বৰপেটাৰ বৰপেটালৈ আহে বৰপেটাৰ সত্ৰত দৌল উৎসৱ পালন কৰে এই দৌল উৎসৱত বিভিন্ন ধৰণৰ পৰ্যটকে আহি বা বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ লোকে আহি ৰাস ফাকুৱা বা দৌল উৎসৱত অংশগ্ৰহণ কৰে ইয়াৰোপৰি ৰংঘৰত বিহু পাতে পতা হয় ৰংঘৰত বিহুত ৰংঘৰ বা শিৱসাগৰৰ যি ৰংঘৰ তাত বিভিন্ন ধৰণৰ পৰ্যটকে আহি বিহু উৎসৱ পালন কৰে আৰু উপভোগ কৰে বিহু অসমীয়াৰ প্ৰাণ আৰু এই বিহুত বিভিন্ন ধৰণৰ পৰ্যটকে বিহু পালন কৰে কিয়নো অসমৰ অসমৰ জনসাধাৰণৰ কাৰণে বিহু এক সম্পদ আৰু এই উৎসৱ বিহু পালন কৰিবলৈ বিশেষকৈ ৰংঘৰৰ বিহু বিশেষভাৱে উল্লেখযোগ্য কিয়নো আহোম ৰজাৰ দিনৰ পৰাই বিহু পালন কৰি অহা হৈছে ইয়াৰোপৰি ফাট বিহু লখিমপুৰৰ ঢকুৱাখানাৰ ওচৰৰ এখন ঠাইত ফাট বিহু উদযাপন কৰা হয় ফাট বিহুত অসমৰ সেই অঞ্চলৰ লোকসকলে ফাট বিহু পালন কৰে বিহু নৃত্য প্ৰদৰ্শন কৰে যাৰ কাৰণে বিভিন্ন ধৰণৰ পৰ্যটকে আহি ভিৰ কৰে ঠিক তেনেদৰে সাহিত্য উৎসৱ পালন কৰা হয় আমাৰ অসমত সাহিত্য উৎসৱ আজিকালি বিভিন্ন ঠাইতেই পালন কৰা হয় জিলাই জিলাই বা অসমৰ বিভিন্ন ধৰণৰ বিশেষ বিশেষভাৱে গুৰুত্ব থকা টাউন বা বিভিন্ন ঠাইত এই সাহিত্য উৎসৱ পালন কৰা হয় আজিকালি অসম গ্ৰন্থ মেলাৰ জৰিয়তেও হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠানৰ দ্বাৰা সাহিত্য উৎসৱক বিশেষভাৱে গুৰুত্ব দিছে অসম চৰকাৰেও ইয়াৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে আৰু বিভিন্ন ধৰণৰ সাহিত্য উৎসৱত বিভিন্ন ধৰণৰ ঠাইৰ বিভিন্ন ঠাইৰ বিভিন্ন লেখক সাহিত্যিকক মাতি অনা হয় আৰু তেওঁলোকৰ বিশেষ ধৰণৰ সাহিত্যৰাজিক গুৰুত্ব তেওঁলোকে লিখাৰ যি কৌশল তেওঁলোকৰ বিশেষ কিবা অভিজ্ঞতাৰ বিষয়ে বুজ লোৱা হয় আৰু বেলেগ বেলেগ জেগাত বেলেগ বেলেগ ঠাইত বা বেলেগ বেলেগ ব্যক্তিক সেই বিষয়ে জানিবলৈ সুযোগ দিয়া হয় যাতে তেওঁলোকেও তেওঁলোকৰ ভিতৰৰে যি কলা কৌশল বিভিন্ন ধৰণৰ যি ভাব ভংগিমা তেওঁলোকেও সাহিত্যৰ জৰিয়তে প্ৰকাশ কৰিব পাৰে ইয়াৰোপৰি মুখা ভাওনাও হয় চামগুৰীৰ যি মুখাশিল্প ই পৃথিৱী বিখ্যাত মুখাশিল্পৰ এক গুৰুত্ব আছে অসমত অসমৰ ব্যক্তিসকলে মুখা শিল্পৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত ইয়াৰ উপৰি বিভিন্ন ধৰণৰ বাহিৰৰ বিদেশী পৰ্যটকেও আহিয়ে মুখা শিল্পৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায় এই মুখা শিল্পৰ বৰ্তমান ৰাজ্য চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক ইয়াক এক গুৰুত্ব প্ৰদান কৰি মুখাশিল্পক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পলৈ শিল্প হিচাপে ঘোষণা কৰিবলৈ সক্ষম হৈছে আৰু ই অতিকৈ গুৰুত্বপূৰ্ণ অতিকৈ ভাল এটা পদক্ষেপ অসমৰ বাবে আৰু অসমত মুখা শিল্পৰ এক বিশেষ মৰ্যাদা আগৰ পৰাই আছে আৰু বৰ্তমানেও তাৰ গুৰুত্ব বৃদ্ধি পাইছে এনেদৰে চাবলৈ গ'লে অসমত বিভিন্ন ধৰণৰ উৎসৱ অনুষ্ঠান হৈ থাকে আৰু ভৱিষ্যতলেও হ'ব আৰু এই ক্ষেত্ৰত চৰকাৰেই হওক স্থানীয় লোকেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক যদিও বিশেষ গুৰুত্ব প্ৰদান কৰে তেনেহ'লে আৰু ভাল হোৱাৰ সম্ভাৱনা আছে আৰু বিশেষভাৱে তেওঁলোকক সহযোগিতা প্ৰদান কৰিলে ই এক সুফল ফলদায়ক হৈ পৰিব বুলি ভবা যাব